হেল্ল' অঁ ভালে আছা তাকেই এতিয়া কলেজৰ প্ৰজেক্টটোৰ কাৰণে ফোন কৰিছিলো নোযোৱা নেকি অ' দেওবাৰে ভাল হ'ব নেকি নাই অসুবিধা নহ'ব কাৰণ আমি চৰাইৰ ওপৰতহে আলোচনা কৰিম ওৰাং নেশ্যনেল পাৰ্ক বিশেষভাৱে মানুহ যোৱা নাযাইয়ো তেনেকৈ পৰি পৰ্যটকৰ স্থান হিচাপে দুই এজন যায় ওচৰৰ মানুহ সিমান আঁতৰৰ মানুহ নাই কাজিৰঙাৰ নিচিনা ইণ্টাৰনেশ্যনেল পৰ্যটকবিলাকতো নাহেই আৰু এতিয়া বৰ্তমান পানী ছিজন যেতিয়া গতিকে তাত ইমানো পৰ্যটক নাথাকিব চাগে গতিকে আমি বেছি সময়তো নালাগিব চাৰি পাঁচ ঘণ্টাৰ ভিতৰত আমি কামখিনি শেষ কৰি সোনকালে শেষ কৰি গুচি আহিব পাৰিম আৰু আমাৰ মই হিচাপ কৰা মতে ল'ৰা এঘাৰজন ছোৱালী সাত আঠ জনী গৰাকীমান হ'ব নেকি তাকে তাকে গাইড এজনো লাগিছিলে গাইডজন এতিয়া ছাৰক কৈ থোৱা আছিলে আমাৰ শৰ্মা ছাৰক কৈছিলো শৰ্মা ছাৰে এতিয়া কি কৰে ছাৰে এবাৰ যাম কৈছে এবাৰ নাযাওঁ কৈছে দেওবাৰে হ'লে আকৌ তেওঁৰ যাবলৈ মন নাই কিন্তু দেওবাৰে নহ'লে আমাৰ কলেজৰ অধক্ষ প্রিঞ্চিপাল ছাৰে পাৰ্মিছনো নিদিয়ে এ তাকে ছাৰক কৈছো তাকে নহ'লে আৰু হেৰি বেলেগ বাৰতে যাব লাগিব এইটো প্ৰিঞ্চিপাল ছাৰক ক'ব লাগিব যে ছাৰ নাযায় এনেকৈ ক'ম আৰু ছাৰক নহ'লে বোলো আপুনি যদি নাযায় দেওবাৰৰ দিনা বাকী চৰাইৰ লিষ্টখন বনাইছিলা নে অ' চৰাই লিষ্ট চৰাইৰ লিষ্টখন সুন্দৰকৈ এবাৰ বনাই লোৱা তাৰপিছত বাকী কাৰিকুলামখিনি বাৰু মোৰ লিষ্টখন মোৰ ওচৰত আছে কিন্তু চৰাই লিষ্টখন সুন্দৰকৈ বনাই লোৱাচোন বাকীখিনি মই ঠিক কৰিম ঠিক আছে দিয়া অ' মই ছাৰৰ কথাটো পাতিম আৰু লিষ্টখনো মই বনাই ল'ম কাৰিকুলামাৰ বাকী তুমি চৰাই লিষ্টখন বনোৱা